অঁ বন্ধু কোৱা ভাল ভাল তোমাৰ ভালনে মই বন্ধু ঘৰতে আছোঁ তুমি ক'ত আছা অঁ খোৱা বোৱা কৰিলানে অঁ বন্ধু ব নতুন বছৰ আহি আছে নহয় হয় হয় আমি নাহৰপুুখুৰি ফালে পিকনিক খাবলৈ যাব পাৰোঁ গোটেই আমাৰ অঁ হয় হয় ভাল হ'ব

গোটেই বন্ধুবিলাকক খবৰ কৰিব লাগিব সেই ৰাজু ভাং নে কেনেকুৱা তাৰ তাৰ খবৰ পোৱানে আমাৰ নালিয়া নালিয়া সি কি কৰে এতিয়া আমাৰ নালিয়াই

হয় হয় এই আমাৰ ধ্ৰুব ধ্ৰুব ধ্ৰুব ধ্ৰুব কলিতা অঁ সি ক'ত চাকৰি কৰে আজিকালি হয় নেকি হয় হয় ঠিক আছে অঁ গাড়ী ট্ৰেভেলাৰ ল'লেই ভাল হ'ব গোটেইখিনি ধৰাকৈ হয় হয় ফজৰ ফজৰ তাৰ খনকে ল'ব লাগিব ন নাহ তুমি আগতে নাহৰপুখুৰীলৈ গৈ পাইছানে হয় হয় জেগা টুকুৰা হয় ভাল বুলি কৈছে ন' তে তালৈকে যাবলৈ আমাৰ লগৰ বন্দিতাহঁতে যাব নি সিহঁতি খবৰ কৰিছিলা নি হয় হয় আমাৰ এই বন্ধু তাহাঁতি কলেজত পঢ়া আমাৰ বন্দিতা কাশ্যপী তেওঁলোকৰ খবৰ পোৱা নোপোৱা তুমি ন আমাৰ এই লক'কো লৈ ল'ব লাগে পিকনিকলৈ লক' আমি জোকাওঁ যে আগতে লক' লক' বুলি ৰোহিত অঁ ৰোহিত দাসো তাকো লৈ ল'ম তা নাহৰপুখুৰী বজাৰটো আমি আমাৰ এই দিচাং পানীতে কৰি লওঁ এই তোমাৰ এই হাঁহ খাবানে এই গাহৰি হাঁহ লোকেল মুৰ্গী গাহৰি খা মাছ আমাৰ এই গাহৰি নোখোৱা দুজনমান থাকিব নহয় সিহঁতৰ কাৰণে মাছ লৈ ল'ম ন অঁ তেনেকৈ মিলাই মেলি চবে লৈ ল'ম আৰু অঁ তাকে এতিয়া প্লেনিংটো আমি ডে'টটো কোন বাৰলৈ ঠিক কৰিলে ভাল হ'ব তিনি জানুৱাৰী হয় অলপ আগতীয়াকৈ কৰিব পাৰে নেকি চোৱা চবকে ফোন চোন কৰোঁ সবেই গ্রুপ এটা খুলিলে ভাল হ'ব ন হোৱাটছএপত গ্রুপ এটা খুলি গোটেইখিনি লগ হ'ব অঁ গ্ৰুপটো খুলি ল'লে আমাৰ লাভ হ'ব তেতিয়া তাতে আমি মেছেজতে চবেই কথা পাতিব পাৰিম তোমাৰ চবৰে নম্বৰ আছেনে তুমি গ্ৰুপটো খুলিবা তুমি বাকী আমাৰ মোৰ মুনক লগ পাইছা নি অঁ সি কি দোকান দিছে অঁ ঠিকে আছে ঠিকে আছে তেনেকৈ কৰি মেলি আৰু তাকো লগত লৈ তাৰপিছত আকৌ ৰোহিতকো লৈ ল'বা আৰু সেই পিকনিকত ভালকৈ ফূৰ্তি কৰিব লাগিব সকলোৱে নাচি নাচি গান গাই ন নাহৰপুখুৰী আৰু তাত নাহৰ গছ ধেৰ আছে নেকি বাৰু নাহৰপুখুৰীত মই গৈ নাই পোৱা যে এইবাৰ যাবাহে ন এই চবেই যাম তাকে ভাল পাব নাহৰ গছ থাকিব পাৰে দেই ফটো মাৰিব লাগিব চবে কেমেৰামেন এটা লৈ ল'লে ভাল হ'ব নি কেমেৰামেন এটা ইয়াৰে গেছকে লৈ ল'লে ভাল হ'ব এই খৰিনো ক'ত বিচাৰিবা অঁ সেইকাৰণে গেছকে লৈ ল'ম ন তাৰপা তেনেকৈ কৰিব লাগিব তোমালোকৰ মা দেউতাৰ ভালনে তোমাৰ লগত আজি বহু দিনৰ মূৰত কথা পাতিলো ভালে ভালে নাই মোৰ নম্বৰটো আছিলেনে মই এনে কিবা কিবি আৰু ফোন চোন কৰিবা কেতিয়াবা অঁ তাকে তাকে ভাল লাগিব চবেই লগ হৈ ন তাৰাপা চবকে ভালকৈ খবৰটো দিবা ম হ'ব অঁ চবকে ফোন চোন কৰি মেলি খবৰ চবৰ লৈ মেলি দি কেনে দেই অঁ তাকে হেৰি ঠিকে ভালকৈ যাম আৰু চবেই গাড়ীখন ট্ৰেভেলাৰেই ল'ম ন মই বন্দবস্ত কৰি ল'ম ঠিক আছে ঠিক আছে অঁ হ'ব আকৌ কথা পাতিম বাৰু ঠিক আছে অ' বা হ'ব তেতিয়াহ'লে ন